অঁ দাদা অঁ এই মই আপোনাৰ ওচৰত আপোনাৰ ওচৰত এটা বস্তু বিচাৰিয়ে ফোন কৰিছিলোঁ অঁ এই আপোনাৰ ওচৰত অলপমান ধানৰ সঁচ পাম নেকি মানে মই ভাবিছিলোঁ এইবাৰ লগোৱাৰ কথা কিন্তু মোৰ অলপমান যোৱাবাৰ পানী সমস্যাৰ কাৰণে মোৰ মানে কি হয় ধানৰ ধানটো ভাল নহ'ল আৰু সেইটোকে মই এতিয়া সঁচ ৰাখিবলৈ অলপমান অসুবিধা হয় সেইকাৰণে আপোনাৰ ওচৰত পাম নেকি তেনেকুৱা মানে জহা ধান আৰু বৰা ধান

অঁ আপুনি মোক এতিয়া দিব পৰাকে আছেনে নে আপোনাৰ জোখৰহে আছে অঁ তেনেহ'লে দিব আপোনাৰ এনেই কোনটো জহা আছে মানে দুইটাও সুধিছোঁ মানে কুণকুণী জহাটো আছে নে কলী জহাটো আছে গম পাই নহয় কলী জহা মানে সেই অলপমাণ ডাঙৰ ডাঙৰ ধানটো যে ক'লা ক'লা আৰু কুণকুণী মানে সৰু সৰু জহা ধানটো কোনটো আছে আপোনাৰ কলী জহাটো আছে ন' আৰু এই বৰাটো আপোনাৰ কোনটো আহে এইটো আ ৰঙা বৰাটো খালী বৰাটো আছে নে এইটো হেৰি বগা ব বগা বৰা চাউলৰটো আছে মানে বগা বগা হোৱাটো বগাটো আছে ন' মোক কিন্তু বঙাটোহে মই বেছি ভাল পাওঁ ৰঙাটোহে লাগিছিল অঁ হয় বাৰু হ'ব তেনেহ'লে যদি আপোনাৰো যদি ধান কম আছে তেনেহ'লেতো উপায় নাই তেনেকৈ মিলিয়ে কৰোঁ আৰু যিহেতুকে আজিকালি চাহিদাটোও বেছি বৰা ধানৰে হওক বা জহা ধানৰে হওক এইটোৰ জৰিয়তে লাভৱানো হ'ব পাৰি অইন ধানতকৈ কাৰণ ইয়াৰ চাহিদাটো বজাৰত বহুত বেছি অ হব বাৰু অ অ